মোৰ পৰিয়ালত বেমাৰ আজাৰ হ'লে মই বিভিন্ন ধৰণৰ বস্তু বনাই খুৱাওঁ সিহঁতক মই আদা জালুক তুলসী দি তেওঁলোকক চৰ্দি হ'লে জ্বৰ হ'লে এইকিটাৰ চাহ লাল চাহ বনাই খুৱাওঁ আৰু পেটৰ গণ্ডগোল হ'লে সিহঁতক মই মানিমুনিৰ শাক ভাজি দিওঁ মানিমুনি কাচকলৰ সৈতে তৰকাৰী বনাই খোৱাও তাত অকণমান নহৰু দি মাংস জালুক দি নহৰু আদা দি তেওঁলোকক বনাই খুৱাওঁ পেটৰ গণ্ডগোল হ'লে ভেবেলী লতা নৰসিংহৰ আনি মিক্সিত পিছি তাৰ ৰস উলিয়াই এই ৰসেৰে জোল বনায় মাছৰ সৈতে গৰৈ বা কাৱৈ এনেধৰণৰ মাছৰ সৈতে বনাই খুৱাওঁ

চাহ চৰ্দিৰ কাহৰ কাৰণে লাল চাহ আদা দি জালুক দি

কলডিল মই মাজে সময়ে ভাজি খুৱাওঁ কাৰণ কলডিলৰ আইৰণ বেছি আছে আৰু কলডিল খালে তেজ বাঢ়ে আৰু পচলা পেটৰ যদি অসুখ হয় তেওঁলোকক মই পচলা ভাজি খোৱাওঁ পচলা পেটৰ কাৰণে বৰ ভাল

ছালাড বনাই খোৱাওঁ মই বিট বিটৰ চালাদো বৰ উপকাৰী

তিয়ঁহো মই মাজে মাজে চালাড বনাই খোৱাওঁ বিভিন্ন ধৰণৰ সমস্যা হ'লে শাৰীৰিক সমস্যা হ'লে বেমাৰ হ'লে এনেধৰণৰ বহুত ধৰণৰ বন বনৌষধি মই আনি মচন্দৰী পাটত দি পেটৰ যদি ডিচেণ্টৰি হয় তেতিয়া বনৌষধি আনি ভাজি খোৱাওঁ